অঁ হেল্ল' অঁ বাইদেউ ভালে আছেনে অঁ ক'ত আছে ঘৰত আছে নেকি অঁ এই পৰহিলৈ মৰাণ মহিলা মহাবিদ্যালয়ত আলুমনি মিটিং এখন আছে যাব নেকি অঁ গ'লে কিবা এটা শিকিব পাৰিলেহেঁতেন ভাল লাগিলেহেঁতেন যাব

অঁ ঠিক আছে তেন্তে অঁ অঁ পৰহিলৈ তেন্তে একেলগতে ওলাম দেই অঁ